জনসাধাৰণক উপকৃত কৰাৰ লক্ষ্যৰে অসমত বহুত চৰকাৰী আঁচনি প্ৰৱৰ্তন হৈ আছে তাৰে ভিতৰত প্ৰথম হ'ল আমাৰ আমাৰ জনসাধাৰক কল্যাণাৰ হকে প্ৰধানমন্ত্ৰী গৃহ নিৱাস আঁচনি এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিটো পৰিয়ালক একোটাকৈ পকীঘৰ দিয়াৰ ব্যৱস্থা কৰা হয় আৰু ইয়াত এক লাখ আঠত্ৰিছ হাজাৰ টকা আমাৰ অঞ্চলত দিয়াৰ ব্যৱস্থা কৰিছে দিয়ে তাৰ ফলত আমাৰ গাঁৱত খেৰি ঘৰ বা জুপুৰি ঘৰ নোহোৱা হৈছে প্ৰতিটো পৰিয়ালতে আমাৰ টিংৰ ঘৰ দিছে তাৰ লগতে আমাৰ অনাময় অনাময়ৰ কাৰণে পায়খানাৰ দিয়াৰো ব্যৱস্থা কৰিছে লগতে জল জীৱন আঁচনি জল জীৱন আঁচনি আমাৰ চৰকাৰৰ এটা ডাঙৰ আঁচনি তাৰ জৰিয়তে প্ৰতি ঘৰৰ মানুহৰ ঘৰলৈ পৰিয়াললৈ পানীৰ যোগান বিনামূলীয়া পানীৰ যোগান ব্যৱস্থা কৰিছে তাৰ ফলত আমাৰ জনসাধাৰণৰ খুব উপকৃত হৈছে আগতে পানীৰ কাৰণে বহু দূৰ দূৰণিলৈ মানুহে বহুত দূৰত পানী আনিবৰ কাৰণে মহিলাসকলে যাব লগা হৈছিল আৰু খৰালি কালত পানীৰ খুব এটা নাটনি অৱস্থা হৈছিল এই নাটনি অৱস্থাৰৰপৰা আমাৰ চৰকাৰে চৰকাৰৰ চেষ্টাত জল জীৱন আঁচনিয়ে সুফল লাভ কৰিছে আৰু ঠিক তেনেধৰণে নিয়োগ আঁচনি আছে নিয়োগৰ ক্ষেত্ৰত আমাৰ চৰকাৰে চৰকাৰে বহুতো আঁচনি লৈছে যাৰ ফলত আমাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিভিন্ন ধৰণৰ আমাৰ প্ৰায় এক লাখৰ ওপৰৰ ল'ৰা ছোৱালীক আজি চাকৰি দিবৰ কাৰণে উপক্ৰম হৈছে আজি আমাৰ স্কুলৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক প্ৰতিটো চিকিৎসালয় শিক্ষকৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিভিন্ন নিয়োগ উলিয়াইছে আৰু তাৰ ফলত আমাৰ বহুতো বেকাৰ অৰ্থাৎ আমাৰ চল্ভ হৈছে আমাৰ আৰু আমাৰ এটা চৰকাৰৰ এটা নতুন আঁচনি হ'ল গ্ৰাম্য চডক যোজনা গ্ৰাম্য সড়ক যোজনাৰ জৰিয়তে আমাৰ চৰকাৰে প্ৰতিখন গাঁৱত ৰাস্তা পদূলি ধুনীয়া হৈছে পকা ৰাস্তা হৈছে আজিকালি কেঁচা ৰাস্তা প্ৰায় পাবলৈ নাই ঠিক তেনেধৰণে আয়ুস্মান কাৰ্ডৰ জৰিয়তে আমাৰ চৰকাৰৰ আয়ুস্মান কাৰ্ডৰ জৰিয়তে দুখীয়া পৰিয়াল এটা যদি ডাঙৰ বেমাৰ হয় তাৰ ফলত বহুতো উপকৃত হৈছে গতিকে অটল অমৃৃত যোজনা এই এটা আমাৰ চৰকাৰৰ আঁচনি তাৰ জৰিয়তে বহুত আমাৰ জনসাধাৰণে উপকৃত হৈছে কাৰণ যদি আমাৰ এটা পৰিয়ালত বেমাৰ হয় গতিকে মাটি বাৰী বিক্ৰী কৰি শেষ কৰিব লগা হয় পৰিয়ালটো ধ্বংসৰ ধ্বংসত পৰিণত হয় গতিকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ আয়ুস্মান কাৰ্ড আঁচনি উপকৃত ঠিক তেনেধৰণে আজি আমাৰ চৰকাৰে অৰুণোদয় অৰুণোদয়ৰ জৰিয়তে আমাৰ অসমৰ মহিলাসকলক বাৰশ পঞ্চাছ টকা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ ফলত প্ৰতিটো পৰিয়ালৰ দৰিদ্ৰ সীমাাৰেখাৰ তলত বাস কৰা প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণ কৰত এটা সহজ হৈ পৰিছে ঠিক তেনেধৰণে আমাৰ ৰেচনৰ জৰিয়তে ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যৰ কাৰণে পাঁচ কেজিকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিছে তাৰ ফলত আমাৰ জনসাধাৰণে বহুতো উপকৃত হৈছে সৰ্বশিক্ষা এই সৰ্বশিক্ষাৰ জৰিয়তে আমাৰ স্কুলৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা কৰা হৈছে উন্নতমানৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন মেটেৰিয়েলছ টুল মেটেৰিয়েলছ যোগান ধৰিছে যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে অতি সহজে বুজিব পৰা হৈছে আৰু ঠিক সেই ধৰণে আমাৰ মিড ডে' মিল অৰ্থাৎ মধ্যাহ্ন ভোজনৰ জৰিয়তে ছাত্ৰ ছাত্ৰী উপকৃত হৈছে ঠিক তেনেদৰে আমাৰ চৰকাৰে ছাত্ৰ ছাত্ৰীক আৰু পঢ়া শুনা কৰাৰ কাৰণে আনন্দৰাম বৰুৱা বঁটা দিয়াৰ ব্যৱস্থা কৰিছিল তাৰ জৰিয়তে লেপটপ দিয়াৰ ব্যৱস্থা কৰিছিল তাৰ ফলত মেট্ৰিক বা মেট্ৰিক পৰীক্ষাত প্ৰথমত উন্নিত হোৱা প্ৰথমক লেপটপত দিয়াৰ ব্যৱস্থা কৰিছিল তাৰ ফলত ছাত্ৰ ছাত্ৰী বহুত উপকৃত হৈছিল ঠিক তেনেধৰণে বৰ্তমান ডক্তৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড বঁটা দিয়াৰ ব্যৱস্থা কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছিক্সটি পাৰ্চেণ্ট বা চেভেণ্টি পাৰ্চেণ্ট পায় ল'ৰা ছোৱালী তেওঁলোকক স্কুটি দিয়াৰ ব্যৱস্থা কৰিছিল তাৰ ফলত ছাত্ৰ ছাত্ৰী উৎসাহী হয় আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাব ঠিক তেনেধৰণে আমাৰ চৰকাৰে লাখপতি বাইদেউ এটা আঁচনি কৰিছিল প্ৰথমতে দহ হাজাৰ টকা দিয়ে দহ হাজাৰ টকাৰপৰা বিজনেছ বা বিভিন্ন দিশত নিয়োগ কৰি পৰিয়ালটো এটা সুস্থিৰ অৱস্থা পায় তাৰ পিছত তেওঁলোকৰ যদি ভালভাৱে সৎ ব্যৱহাৰ কৰে দহ হেজাৰ টকাটো তেতিয়া পঁচিছ হাজাৰ টকা দিয়ে ঠিক তেনেকৈ পঁচিছ হাজাৰ টকা দিয়াৰ পিছত আৰু ধৰক পঞ্চাছ হাজাৰ টকা দিয়াৰ ব্যৱস্থা এটা চৰকাৰে কৈছিল যাক আমি লাখপতি বাইদেউ বুলি জানো ঠিক তেনেদৰে আত্মসহায়গোটৰ জৰিয়তে বিভিন্ন আমাৰ গাঁৱৰ মহিলাসকল মহিলাসকল মানে অতি কম নিৰিষত এক টকা হাৰৰ সুতত লোন ল'ব ঋণ ল'ব পাৰে আৰু পৰিয়ালটো চলাই নিয়াৰ কাৰণে বিভিন্ন ধৰণে উপকৃত হৈছে আৰু আমাৰ অসমৰ নাইবা ভাৰতবৰ্ষৰ এটা আঁচনি হ'ল স্বচ্ছ ভাৰত আঁচনি স্বচ্ছ ভাৰত আঁচনিৰ জৰিয়তে আমাৰ গাঁও আমাৰ চহৰ চহৰ চাফ চিকুণ বহুত পৰিমাণে আগতকৈ চাফ চিকুণ হৈছে ঠিক তেনেধৰণে আমাৰ গাঁৱৰ ওচৰতেই এখন স্বচ্ছ অৰ্থাৎ স্বচ্ছ গাঁও এখন এ আছে আমাৰ ক্লনেষ্ট ফ্লেছ যিখনক আমি কোৱা হওঁ এইটো আমাৰ ওচৰতেই এখন ক্লনেট ফ্লেছ আছে ৰাংচাপাৰা বুলি কোৱা হয় যাক ৰাংচাপাৰা গাঁও ঠিক তেনেধৰণে আমাৰ চৰকাৰে মাটি বাৰী যিবিলাক মাটিৰ ব্যৱস্থা আছিল একদম কিছুমান মানে মাটিৰ আমাৰ কাগজ পত্ৰই নাই কিছুমান মাটি আমাৰ ভাগ বতৰা এতিয়ালৈ হোৱা নাই আগৰ পুৰণিকলীয়া অৱস্থা ব্যৱস্থাতে আছে তাৰ কাৰণে চৰকাৰে চিন্তা কৰি বসুন্ধৰা আঁচনি কৰিছিলে বৰ্তমান বসুন্ধৰা আঁচনি থ্ৰী চলি আছে বসুন্ধৰা আঁচনি এক বসুন্ধৰা আঁচনি দুই বসুন্ধৰা আঁচনি তিনি চলি আমাৰ বৰ্তমানলৈ বিভিন্ন মানুহে মাটি বাৰী ঠিক কৰিব কাৰণে সুবিধা পাইছে আৰু সুবিধা লৈছে ঠিক তেনেধৰণে বিভিন্ন স্কুল মদ মন মছজিদ মন্দিৰৰ মাটি বাৰী যিবিলাক কাগজ পত্ৰ এতিয়াও নাই হোৱা নাই স্কুলবিলাকৰ কাগজ পত্ৰ হোৱা নাই সেইবিলাকৰ কাগজ কৰাৰ ব্যৱস্থা আজি আমাৰ চৰকাৰে কৰিছে ঠিক তেনেধৰণে আমাৰ চৰকাৰে নিয়োগৰ ক্ষেত্ৰতো কৰিছে গ্ৰাম্য সড়ক যোজনা কৰিছে গৃহ নিৰ্মাণ আঁচনিত কৰিছে যে বিভিন্ন দিশত বিভিন্ন দিশত আমাৰ চৰকাৰে আমাৰ জনসাধাৰণৰ কল্যাণৰ হকে আৰু শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত চকু দিছে যাৰ ফলত আমাৰ আমাৰ জনসাধাৰণ বিভিন্ন ধৰণে উপকৃত হৈছে তাৰ ফলত আমি বিভিন্ন ধৰণে আগুৱাই গৈছে আমাৰ অসম দোপত দোপে উন্নতি কৰিছে ৰাস্তা ঘাট আমাৰ নেশ্যনেল হাইৱেবিলাক আগত এটা লেণ্ডৰ আছিল এতিয়া ফৰ লেণ্ড ফৰ লেণ্ড ৰাস্তা আমাৰ হৈছে যাৰ ফলত যাতায়তৰ সুবিধা হৈছে আৰু ৰাস্তা ঘাটেই আমাৰ অঞ্চলটোৰ চেহেৰাই এটা সুকীয়া কৰি দিছে